অঁ হেল্ল' হেল্ল' অঁ হেল্ল' অঁ অঁ মই এই মই এই মীৰাই কৈছোঁ অঁ মই ভালে আছোঁ তোমাৰ খবৰ ভাল নে অঁ তাৰপিছত অঁ এ মই ফোন কৰিছিলোঁ এই কি এই এ তোমালোকৰ এইবাৰ এই ভোট জলকীয়া লগা নাই নেকি গছত অঁ ভোট জলকীয়া কিয় গছত ইমান দামৰ বস্তুটো কিয় গছতে পঁচাই পেলাই পেলাইছা গছত পেলাব পঁচাই পেলাব নালাগে নহয় কিন্তু এই এইটো বজাৰত বজাৰত এটা উপায়ে বিক্ৰী কৰিব পাৰি নহয় এইটো ধুনীয়াকৈ আচাৰ বনাবা ভোট জলকীয়াটো পকা ভোট জলকীয়াবিলাক চিঙি ল'বা চিঙি লৈ অকণমান ৰ'দত শুকাই লবা অঁ ভোট জলকীয়া মানে ভোট জলকীয়াটো পকা জলকীয়াটো চিঙি লৈ অকণমান ৰ'দত শুকাই ল'বা শুকাই লৈ সৰু সৰুকৈ ভোট জলকীয়াটো কাটি ল'বা কাটি কাটি কিনে এ তাত তেলটো তেলটো গৰম কৰি লৈ তাতে অকণমান যিটো মছলা খাই ভাল পোৱা যিটো মছলা তোমাৰ ভাল লাগে সেইকেনে ম মছলা অকণমান দিবা দি তেলত দি থৈ সেইটো আৰু ৰ'দত দি শুকাই ল'বা ৰ'দত শুকাই লৈ সেইটো ধুনীয়াকৈ নিজেও খাব পাৰিবা আৰু বজাৰত বিক্ৰী কৰিলে বহুত দাম পাবা সেনেকৈ তোমাৰ এ সেইটো বিজনেছে হৈ যাব জলকীয়াৰ অঁ অঁ অঁ বস্তুটো পেলনি নাযায় অঁ সেইকাৰণে তেনেকৈ ভোট ভোট জলকীয়াৰ আচাৰ বনাই বজাৰত বিক্ৰী কৰিবা ভালদৰে দাম পাবা অঁ